এই এনে আছোঁ অ' খবৰ লোৱাই নাই এই হৈছে অলপ অলপ বিহুত কি কৰিলোঁ মানে পিঠা বনালোঁ কি কি মানে বৰ্নি চাউলৰ পিঠাই বনালোঁ আৰু বনালোঁ এইবিলাক এইয়া সব বনাইছোঁ আৰু পিঠা কি কি বুলি ক'ম আৰু বনাইছোঁ তিল লাৰু নাৰিকলৰ লাৰু তিলৰ লাৰু কেনেকৈ বনাইছোঁ মানে তিলৰ তিল ভাজি লৈছোঁ ভাজি লৈ পেলাই তাত হেৰি দি পেলাই মিঠাই দি পেলাই এনেকৈ বনাইছোঁ অ' হ'ব দে মই শিকাই দিম

বর্নিৰ পিঠা বনালোঁ ইতে অ' বনাইছোঁ তেলত দিয়া পিঠা বনাইছোঁ ঘৰ তোমালোকৰ ঘৰত বনালা নে পিঠা কি বনাইছে

অ' আমাৰো আমাৰো বনাইছোঁ অ' আহিবা আমাৰ ঘৰত খাব দে পিছে এতিয়া অ' দিয়া